ফ্লিপকাৰ্টত মই এটা কুৰ্তী অৰ্ডাৰ দিছিলোঁ কুৰ্তীটো পাঁচশ টকাৰ আছিল কিন্তু পোৱাৰ পাছত মই এইটো গম পালো যে কুৰ্তীটো আচলতে প্ৰডাক্টো বা কোৱা কোৱালিটীটো ইমান ভাল নহয় কুৰ্তীটো আচলতে দাম অনুসৰি সেই ইয়াৰ মানদণ্ডটো একেবাৰে বেয়া